তাঁতশালখনৰপৰা মই জীৱিকা ভালেমানখিনিয়ে কৰিব পাৰোঁ যেনে ধৰক মই বহাগ বিহু আহিলে গামোচা বিক্ৰী কৰোঁ পকোৱা সূতাৰ গামোচা হওক আকৌ তাৰপিছতে এই মুগাৰ গামোচা সেনেকুৱা ধৰণৰ তাৰপিছতে আকৌ বিয়া চিজন হ'লে মানে দৰা কাৰণে দৰা গামোচা সেই বিক্ৰী কৰোঁ তাৰপৰাও সেই দুই চাৰি টকা উপাৰ্জন হয় তাৰে হেৰি ল'ৰা ছোৱালীকো পঢ়াবলৈ হয় নিজৰো দুই চাৰি টকা মানে খৰচ কৰিব পাৰোঁ আৰু খোৱা বোৱা ধৰি লওক নিজৰ লগা যাৱতীয় বস্তুখিনি আনিব পাৰোঁ তাৰপিছত গৰমদিন হ'লে পকোৱা সূতাৰ চাদৰ বিক্ৰী কৰিব পাৰোঁ গৰমত ল'বৰ কাৰণে পাতল পাতল হয় এইবোৰ তাৰপিছতে ভাদমহীয়া হ'লে মানে নামঘৰলৈ যাবলৈ ৰিহা চেলেং চাদৰ সেইবিলাক বৈ বিক্ৰী কৰোঁ তাৰপিছতে ঠাণ্ডাদিন হ'লে এৰীয়া চাদৰ ইচকাপ মানে এইটো গৰমত ল'বৰ কাৰণে বিক্ৰী কৰোঁ

পকোৱা সূতাৰ বওঁ আশী সূতাৰ তেনেকৈ মই যোৰ কাপোৰ বিক্ৰী কৰোঁ তাৰে মই সেই জীৱিকা উপাৰ্জন কৰোঁ আৰু তেনেদৰেই